লিখাৰ লক্ষ্য আছে কাৰণ এই মই এই লিখনীৰ জড়িয়তে সমাজক এটা ভাল দিশত আগবাঢ়িব আগবঢ়াব বিচাৰোঁ সমাজখনক আৰু মই মোৰ লিখনীৰ জড়িয়তে মই ভৱিষ্যত প্ৰজন্ম যাতে কিছুমান নতুন নতুন কথা শিকিব পাৰে সেইবুলি মই আশা কৰোঁ